অঁ কওক কি খবৰ মই আছোঁ ৰ'ব অঁ বিয়াত আপুনি গেইছিল নেকি কিন্তু আপনাক দেখোন দেখাই নাপলোঁ মইতো আপনাক দেখাই নাপলোঁ বিয়াত অঁ বিয়াখন খাই ঠিকে লাগিল ৰ'বচোন মানে মই যিহেতু নিৰামিষ মানুহ অকল মাছ মাংসই আছিল বেলেগ একো নাছিলে অকল দালি আৰু লাবৰাই দি ভাত খাবা লাগা হৈছি সেইটো বস্তু ধৰক অকণমান ভাল লাগা নাই অঁ

কইনাৰ ড্ৰেছ পাতি ভালেই লাগছে দিয়কচোন তথাপি তাহোন ধৰক যিহেতু বেছি ধনী ধনীৰ ভাবটো দিয়ে আৰু অলপ ভালকৈ সাজবা পাৰলাক হয় কইনাটো আপনাৰ কেনে লাগিল কইনাটোক দেখি পেলাই হয় নেকি অঁ অঁ তাৰ মানে গাঁৱৰৰ নহ'লাক চহৰৰো নহ'লাক কোনো ফালৰে নহ'লাক মানে অঁ অঁ সেই সেইকাৰণে ভাল লাগা নাই অঁ অঁ অঁ পিছবেলাৰ খানাটো মই সেই ধৰক সেইদিনা ঘৰৰ খানাতকৈ ধৰক ৰিচিপশ্যনৰ খানাটো বহুত বেছিয়ে ভাল লাগছে দিয়কচোন মানে ধৰক নিৰামিষ মানুহৰ কাৰণে অলপ বস্তু বনাইছি ভালেই লাগছি আৰু অঁ অঁ অঁ অঁ সেইকাৰণে

অঁ অঁ অঁ অঁ অঁ ঠিকে আছে অঁ অঁ অঁ অঁ অঁ দিয়ক ঠিকে আছে অঁ অঁ অঁ